আমাৰ ঠাইখনৰ ওচৰতে পূৰৱী দুগ্ধ উৎপাদন কেন্দ্ৰ মানে আলোচনা চক্ৰ এখন বহাইছিলে তাত কৈছিলে যে মানে গৰুসকলে গৰু পুহি মানে কিদৰে স্বাৱলম্বী হ'ব পাৰে সেই বিসয়ে তাত বুজাইছিলে মানে তেওঁলোকে কৈছিলে যে আপোনালোকে গৰু পুহক আমি যিমান গাখীৰ ওলায় মানে সিমানে ল'ম তে সেইটো বিষয়েও কৈছিলে তাৰ পিছত কৈছিলে গৰু বিষয়ে বুজাইছিলে গৰু কৈছিলে যে জাৰ্চী গৰু গাখীৰ কম ওলায় গাখীৰটো ডাঠ ফিজিয়ানৰ গাখীৰো সৰহকৈ ওলায় গাখীৰটো পাতল সেই বিষয়ে বুজাইছিলে অলপ তাৰপিছত দা খোৱা দানা পৰা আদি কৰি সুলভ মূল্যত দানাও দিম কৈছিলে সিহঁতে দানাৰ ক্ষেত্ৰতো বুজাইছিলে তাৰপিছত দানা পৰা আদি কৰি মানে যথেষ্ট সংখ্যক সিহঁতে বুজাইছিলে ত্যাৰপিছত তেনেকৈ মানুহবোৰে এতিয়া গৰু পুহিছেও আৰ্থিকভাৱে স্বাৱলম্বীও হৈছে মানুহবোৰে তেনেদৰে পূৰবী দুগ্ধ উৎপাদন কেন্দ্ৰই সেইটো ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছে তেনেকৈ লোকসকলো উৎসাহিত হৈছে এতিয়া এজনৰ পিছত সিজন সিজনৰ পিছত ইজন তেনেকৈ লোকসকলে গৰু আনিছে পুহিছে গৰু পুহিলে তাৰপা খোৱাটো মেইন খোৱাটো যিমানেই ভাল খানা খোৱায় সিমানেই মানে ভাল ৰাতিপুৱা পৰা একদম গধূলিলৈকে গৰু লগত নন ষ্টপ লাগিয়ে থাকিব লাগিব সেই বিষয়েও বুজালে দানা চাপৰ চাপৰত বা নিজে ঘৰটো বনাব পাৰে কলগছ চলগছ কাটি দানা তেনেকুৱা দানাও বনাই দিব পাৰে